এই বিষয়ত মই ক'ব বিচাৰোঁ যে

হাঁহে পানীতে থাকি ভাল পায়

থাকিবলৈ বেছি ভাল পায় সিহঁতে পানী বিচাৰি ফুৰে হাঁহে

খাবৰ কাৰণে বেছি দৰকাৰ হয় সিহঁতক পানীটো খোৱা ব্যৱস্থা আৰু কুকুৰাক পানী খাবলে দিলে খাবৰ কাৰণে

হাঁহে পানীতে ভাল পায় পানীত মাছ এইবিলাক মাছ চিকাৰ কৰে খায় আৰু

কুকুৰাক খাবৰ কাৰণে পানী লাগে আৰু কুকুৰা ইমান পানীৰ প্ৰয়োজন নহয় খাবৰ কাৰণে পৰিষ্কাৰ পানী দিব লাগে সিহঁতক

কুকুৰা

আৰু হাঁহ পানীত চৰি থাকিলে

মানে পানীত চৰি থাকিব পাৰে সেইটো কাৰণে হাঁহক বেছি প্ৰয়োজন পানী হাঁহ হাঁহ পালনৰ ক্ষেত্ৰত পানী ভূমিকা বহুত বেছি প্ৰয়োজনীয় পানীটো হাঁহৰ কাৰণে বহুত প্ৰয়োজনে সেইটো কাৰণে

এতিয়া ঘৰত আমনি কৰিবলৈ ইমান নাহে সময়মতে দানা পানীখিনি খোৱাই দিলে হয়

লাগিবই মানুহক বা জীৱ জন্তু সকলোকে কিন্তু হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত

চৰিম মানে চৰিবৰ কাৰণে

কুকুৰাতকে হাঁহকে পানীটো বেছি প্ৰয়োজন বুলি মই ভাবোঁ আৰু সেয়া আৰু হাঁহ পুহিবলে হ'লে মানুহে

পানীতে চৰি থাকিব সময়মতে দানা দিলে খাব আহিব আকৌ যাব আকৌ পুখুৰীতে থাকিব

হাঁহকে বেছি

বেমাৰ আজাৰ নহ'ব সেইটো কাৰণে

পানীটো বহুত জৰুৰী